হয় আমাৰ ইয়াত কৃষকসকলে যথেষ্ট পৰিমাণে পোহনীয়া জীৱ জন্তু পালন কৰে তাৰ উপৰি কৃষকসকলে এই জীৱ জন্তুসমূহৰ মলসমূহ যাতে অপচয় নহয় তাৰ প্ৰতি লক্ষ্য় ৰাখে এই আমাৰ ইয়াৰ কৃষকসকলে জীৱ জন্তুৰ মলসমূহ যথেষ্ট যথেষ্ট পৰিমাণে পৰিচালনা কৰে আৰু তেওঁলোকে বিভিন্ন ধৰণে এই মলসমূহৰ পৰা সাৰ পচন সাৰ আদি প্ৰস্তুত কৰি উলিয়াই তেওঁলোকে খেতি পথাৰত এই জীৱ জন্তুসমূহৰ মলসমূহৰ পৰা প্ৰস্তুত কৰি উলিওৱা সাৰসমূহ দি উৎ কৃষি পদ্ধতিসমূহ উৎপাদন কৰে বিশেষকৈ গৰুৰ গোবৰ ছাগলীৰ গু আদি এটা গাঁত খান্দি তাত পেলাই বাৰীৰ বিভিন্ন ধৰণৰ গছ গছনিৰ পৰা পেলনীয়া অংশ খাদ্য় বস্তুৰ বিভিন্ন বাকলি আদি দি এটা গাঁতটোত বিভিন্ন ধৰণৰ কেঁচু এৰি দিয়ে সেই কেঁচুসমূহে নিৰ্দিষ্ট তিনি মাহ বা চাৰি মাহৰ ভিতৰত সেইসমূহ পঁচি যোৱাত সহায় কৰে আৰু তাৰ পৰা পচন সাৰ প্ৰস্তুত কৰে সেই পচন সাৰসমূহ গোবৰ অথবা ৰাসায়নিক সাৰৰ লগত সম পৰিমাণে মিহলি কৰি কৃষিত কৃষি ক্ষেত্ৰত প্ৰয়োগ কৰে এই সাৰসমূহ কৃষি ক্ষেত্ৰত প্ৰয়োগ কৰাৰ বাবে জৈৱিক কৃষি পদ্ধতি গঢ়ি উঠিছে আৰু কৃষিৰ উৎপাদনো আগতকৈ বহুত বৃদ্ধি হৈছে কৃষকসকলে এনেদৰে সাৰ প্ৰস্তুত কৰি নিজৰ পইচা অৰ্থাৎ নিজৰ মূলধন ৰাহি কৰাৰ লগতে তেওঁলোকে যথেষ্ট পৰিমাণে উপকৃত হৈছে তেওঁলোকে ৰাসায়নিক সাৰ প্ৰয়োগ প্ৰয়োগৰ বাবে হোৱা যি মাটিৰ স্বাভাৱিক গুণাগুণ অপ ক্ষতি হয় সেয়া ৰোধ কৰিবলৈ সক্ষম হৈছে তাৰ উপৰি কৃষকসকলে এই জীৱ জন্তুৰ মলসমূহ পোনপটিয়াভাৱে কৃষিত প্ৰয়োগ কৰিও তেওঁলোকে লাভৱান হৈছে এইসমূহ কৃষি ক্ষেত্ৰত প্ৰয়োগ কৰাৰ বাবে তেওঁলোকে কৃষিৰ উৎপাদনো বাঢ়িছে আনহাতে জীৱ জন্তুৰ এই মলসমূহ য'তে ত'তে পেলাই তেওঁলোকে পৰিৱেশ বিনষ্ট কৰাৰ পৰাও বিৰত থাকে গতিকে এনেদৰে জীৱ জন্তুৰ মলসমূহ প্ৰয়োগ কৰি কৃষকসকলে পৰিৱেশ বিনষ্ট কৰাৰ পৰা বিৰত আছে আৰু কৃষিৰ উৎপাদনো আগতকৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে